আমি সকলোৱে জানো যে অসম হৈছে এখন নদী প্ৰধান অঞ্চল অসমত সৰু বৰ কেইবাখনো নদ নদী দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰ হৈছে অসমৰ একমাত্ৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ উপৰিও অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ নদ নদী দেখিবলৈ পোৱা যায় এই সেইসমূহৰ ভিতৰত অন্যতম হৈছে বৰাক লুইত ধনশিৰি সোৱণশিৰি বগী নদী ইত্যাদি এই নদ নদীসমূহ হৈছে অসমৰ প্ৰাকৃতিক সম্পদ এইসমূহে এই নদীসমূহে আমাক প্ৰাকৃতিক সৌন্দৰ্য প্ৰদান কৰাৰ উপৰিও এই নদীসমূহে আমাক আমাক বিভিন্ন ধৰণৰ মাছ এই প্ৰদান কৰে এই ইয়াৰ উপৰিও এই নদীসমূহক কেন্দ্ৰ কৰিয়েই অসমৰ বিভিন্ন জনজাতিৰ লোকসমূহ জীৱন নিৰ্বাহ কৰে এই নদীসমূহৰ পৰা তেওঁলোকে মাছ সংগ্ৰহ কৰি নদীসমূহত উটি অহা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা বা বিভিন্ন ধৰণৰ খৰি গছৰ ঠাল ঠেঙুলি ইত্যাদিবোৰ সংগ্ৰহ কৰি তেওঁলোকে বিভিন্ন সময়ত বিক্ৰী কৰা দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও এই নদীসমূহত উটি অহা ঠাল ঠেঙুলি ঠাল ঠেঙুলি বা গছৰ কুণ্ডা আদিবোৰেই হৈছে তেওঁলোকৰ ইন্ধনৰ প্ৰধান মাধ্যম আমি অসমত বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে বিশেষকৈ শীতকালত জানুৱাৰী ফেব্ৰুৱাৰী মাহত বিভিন্ন ধৰণৰ পৰ্যটকৰ সমাৱেশ দেখিবলৈ পোৱা যায় এই নদীৰ কাষবোৰত তেওঁলোকে তেওঁলোকৰ তেওঁলোকে তেওঁলোকে তেওঁলোকৰ যান্ত্ৰিকতাৰে ভৰা তেওঁলোকৰ ব্যস্ততাময় জীৱনৰ পৰা কিছু ফালৰি কাটি অলপ সময় নিজৰ বাবে উলিয়াই নিজৰ নিজৰ আপোনজন বা নিজৰ প্ৰিয়জন আৰু নিজৰ পৰিয়ালৰ সৈতে অলপমান সময় কটাবৰ বাবে এই নদীৰ কিনাৰত ভিৰ কৰা দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও তেওঁলোকে তেওঁলোকৰ বিশেষ দিনসমূহ যেনে যেনে ধৰক যেনে ধৰক তেওঁলোকৰ জন্মদিন বা তেওঁলোকৰ বিবাহ বাৰ্ষিক আদি বিবাহ বাৰ্ষিকী আদি বিশেষ দিনসমূহ এই নদীৰ কিনাৰত শান্তিময় পৰিৱেশত উদযাপন কৰিবলে অহা দেখিবলৈ পোৱা যায় তেওঁলোকে এই নদীৰ কিনাৰত শীতল পৰিৱেশত আহি বিভিন্ন ধৰণৰ ফূৰ্তি ফাৰ্তা কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে তেওঁলোকৰ লগত তেওঁলোকে তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ উন্নতমানৰ মাইক্ৰফোন মাইক্ৰফোন বা গান শুনাৰ ব্যৱস্থা লগত লৈ ব্যৱস্থাপনা নিজৰ লগত লৈ আহে আৰু তেওঁলোকে ইয়াত নাচি বাগি ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা যায় তেওঁলোকে যিহেতু ইয়াত বনভোজ খাবলৈ বিশেষকৈ আহে এই ক্ষেত্ৰত তেওঁলোকে নিজৰ লগত বিভিন্ন ধৰণৰ প্লাষ্টিকজাতীয় সামগ্ৰী বা পেকেটজাতীয় বস্তু লগত লৈ আহে তেওঁলোকে বনভোজ খাই এই ঠাইসমূহ প্ৰায় বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে আমি লেতেৰা কৰি থৈ যায় তেওঁলোকে খোৱা তেওঁলোকে ভাত পানী খাই তাতে নিজৰ নিজৰ জোঠা থালিখন বা যিহেতু প্লাষ্টিকৰ তেওঁলোকে ব্যৱহাৰ কৰে সেই প্লাষ্টিকৰ থালিবিলাক ডিছপজেবলবোৰ তেওঁলোকে তাতে এৰি থৈ যোৱা দেখিবলৈ পোৱা যায় তাৰ উপৰিও তেওঁ বিভিন্ন সময়ত তেওঁলোকৰ এই এই লোকসকলে বনভোজকাৰীসকলে মদ্যপান কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে নিজৰ লগত নিজৰ লগত এনেকুৱা মাদক দ্ৰব্যৰ বটলবোৰ লগত লৈ আহে যিহেতু এইবোৰ চিচাৰ বটল হয় তেওঁলোকে এইবোৰ তাতে খাই তাতে পেলাই থৈ যোৱা দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত বহু সময়ত যেতিয়া বেলেগ বেলেগ বেলেগ এদল পৰ্যটককাৰী আহে তেওঁলোকৰ হাত ভৰি কটা বা এই জনজাতিৰ লোকসকলক লোকসকলে খৰিৰ সন্ধানত বা বিভিন্ন ধৰণৰ বিভিন্ন বস্তুৰ সন্ধানত ফল মূল ফল মূল বা শাক পাচলি কচু ঢেকীয়া আদিবোৰ বুটলিবলৈ যোৱাৰ ক্ষেত্ৰত এই চিচাৰ বটলবোৰে তেওঁলোকক আঘাত দিয়া দেখিবলৈ পোৱা যায় তেওঁলোকে এই ঠাইবোৰ ঠাইবোৰ যিহেতু অলপ অলপ নিজৰ নিজৰ বাবে সময় উলিয়াই আহে তেওঁলোকে এই এই ঠাইবোৰ লেতেৰা কৰি থৈ যোৱাৰ কোনো অধিকাৰ নাই কিয়নো এইবোৰ হৈছে প্ৰাকৃতিক সম্পদ প্ৰাকৃতিক সম্পদ হৈছে আমাৰ এটা ডাঙৰ সম্পদ প্ৰকৃতি থাকিলেহে আমি আমি থাকিম তেওঁলোকে এইবোৰ এইবোৰ ঠাইত যিহেতু লেতেৰা কৰি থৈ যায় তাৰ ফলত প্ৰাকৃতিক পৰি প্ৰাকৃতিক পৰিৱেশ বিনিষ্ট হোৱাৰ উপৰিও এই হোৱাৰ উপৰিও এই পাতবোৰ বাৰিষা কালত নদী নদীৰ ভিতৰলে নদীলৈ গৈ নদীৰ পানী দূষিত কৰে ফলত নদীটো লেতেৰা হয় আৰু আমাৰ যিবোৰ যিবোৰ পানীত থকা জীৱ জন্তু জীৱ জন্তু জীৱ জন্তু মাছ কাছকে ধৰি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ প্ৰাণীবোৰ ক্ষতিগ্ৰস্ত হয় তেওঁলোকে তেওঁলোকে বহু সময়ত এই প্লাষ্টিকৰ বস্তুবোৰ খোৱাও দেখিবলৈ পোৱা যায় এই খাদ্যবোৰ দেখি খোৱা দেখিবলৈ পোৱা যায় সেই ক্ষেত্ৰত আমি অলপ সজাগতা অৱলম্বন কৰিব লাগে যিহেতু যিহেতু প্ৰকৃতি থাকিলেহে আমি থাকিম গতিকে আমি প্ৰকৃতি প্ৰকৃতিসমূহ লেতেৰা কৰিব নালাগে আমি যিহেতু যিহেতু আমি আমাৰ জীৱনত যথেষ্ট ব্যস্ত বা যথেষ্ট যথেষ্ট ব্যস্ত সেইবাবে আমি যাবই লাগিব অলপ অলপ নিজকে নিজৰ মনটো শান্ত কৰিবলৈ অলপমান বাহিৰলৈ যাবই লাগিব প্ৰকৃতিৰ পৰিৱেশতকৈ ভাল ঠাই একো হ'বই নোৱাৰে নোৱাৰে সেই ক্ষেত্ৰত আমি আমি আমি যাবই লাগিব নদীৰ কিনাৰলে বনভোজ খাবলৈ হওক বা নিজৰ মনটো নিজৰ মনটো অলপ ভাল লগাবলৈ যাবই লাগিব সেইকাৰণে আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আমি খাবলৈ আমি খাবলৈ লৈ যোৱা বস্তুবোৰ ঘূৰাই নিজে খাবলৈ যোৱা বস্তুবোৰ আমি সুন্দৰকৈ ধুই সুন্দৰকৈ ভৰাই আকৌ লৈ আহিব লাগিব আৰু সেইবোৰ পুৰি পেলাব লাগিব তাত পেলাই থোৱা সকলোতে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আমি আমাৰ আমি আমাৰ প্ৰকৃতি প্ৰকৃতিৰ ৰক্ষা কৰিবলৈ এইখিনি এইখিনি কাম কৰিব লাগিব এই ক্ষেত্ৰত অসম চৰকাৰে যথেষ্ট সুবিধা যথেষ্ট দায়িত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে এই নদীৰ কিনাৰত বিভিন্ন সময়ত পুলিচৰ পুলিচৰ ডিউটি দিয়াৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা যায় বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহত কিয়নো সেই সময়ত এই ঠাইবোৰত যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও তেওঁলোকে চৰকাৰ বা স্থানীয় লোকৰ সহায় সহযোগত তেওঁলোকে এই ঠাইবোৰত ডাষ্টবিনৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা যায় ইয়াৰ ফলত আমি সেই ঘৰ আমি আমি সেইখিনি ডাষ্টবিনত পেলাই থৈ আহিব পাৰোঁ ইয়াৰ উপৰিও আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে এই এই গ্ৰীষ্মকালত বিশেষকৈ অতিপাত গৰম হ'লে আজিকালি যুৱ প্ৰজন্মই নদীৰ কিনাৰত গা ধুবলৈ যোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ অলপ দুঃসাহসিকতাৰ ফলত তেওঁলোক তেওঁলোকে নদীত উটি যোৱা বা নদীৰ নদীৰ পানীত সোঁতত উটি যোৱা ইত্যাদি নিউজ ইত্যাদি বাতৰিসমূহে সঘনাই বাতৰি সাধাৰণ সঘনাই বাতৰিৰ শিৰোনাম দখল কৰি অহা দেখিবলৈ পোৱা যায় গতিকে আমি নিজে অলপ সাৱধান হ'ব লাগিব আৰু এনেকুৱা দুঃসাহসিকতাৰ পৰা অলপ দূৰত থাকিব লাগে কিয়নো নদীৰ কথা ক'ব নোৱাৰি কেতিয়া পানী বেছি আহে বা জোৰ সোঁত বেছি হয় গতিকে আমি নিজে সাৱধানতা অৱলম্বন কৰিব লাগিব যিহেতু প্ৰকৃতি থাকিলেহে আমি থাকিম সেইবাবে আমি প্ৰকৃতি লেতেৰা কৰিব নালাগে অতি সুন্দৰ অতি সুন্দৰকৈ চফা কৰি ৰাখিব লাগিব যিহেতু প্ৰকৃতি থাকিলেহে আমি থাকিম সেই নদীৰ পাৰ ফুৰিবলৈ গৈ মানুহে ঠাইবোৰ লেতেৰা কৰি আহে এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে তেওঁ সেই কাৰণে মই এইটোৱে ক'ম যে মানুহে যাব লাগে নদীৰ কিনাৰত নিজৰ মনটো শান্তি কৰিবলে বা নিজৰ আপোন মানুহৰ লগত অলপ সময় কটাবলৈ যাব লাগে কিন্তু প্ৰকৃতি লেতেৰা কৰিব নালাগে নিজৰ লৈ যোৱা বস্তুখিনি পুনৰ তাতে জ্বলাই দিব লাগে এটা ছাইডত বা ভালকৈ টোপোলা বান্ধি লৈ আহিব লাগে কিয়নো অসম অসমত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত অসম চৰকাৰে ডাষ্টবিনৰ ব্যৱস্থা কৰিছে তাত পেলাই দিব লাগে